হেল্ল' দাদা আপোনাৰ কেবখন বুক কৰিব বিচাৰিছিলোঁ মই পৰহি মানে এফালে যাবলগীয়া আছিলে অঁ আপোনাৰ কেবখনত মই আগতে এবাৰ যোৰহাট গৈছিলোঁ মানে আৰু আপোনালোকৰ লগত গৈ মই বহুত কম্ফৰ্টেব'ল পালোঁ আপুনি বহুত ভাল ড্ৰাইভ কৰে তহ মই আপোনাৰ কেবখনকে আকৌ মানে ৰেণ্টত ল'ব বিচাৰিছোঁ আমি চাৰিমান বজাত উলাই যাম ঘৰৰপৰা আমি যাব লাগিব আপোনাৰ ডিব্ৰুগড়লৈ আপুনি চাৰিমান বজাত অহা আহিব পাৰিবনে আৰু আপুনি কিমান দাম ল'ব সেইটো মোক জনাই দিব আগতে মই বেলেগ ড্ৰাইভৰক সুধিছিলোঁ কিন্তু আপোনালোকৰ লগত সিদিনাখন গৈ ভাল পালোঁ যে সেইকাৰণে আকৌ আপোনাৰ লগতে কণ্টেক্ট কৰিছোঁ মানে আপুনি ভাল চলায় তহ ভাবিলোঁ আপোনাকে আকৌ সোধোঁ আপুনি যদি ফ্ৰী আছে তেতিয়া আপুনি পৰহিদিনাখন চাৰিমান বজাত মোক আৰু আমাৰ মাক মানে মাও যাব তহ আপুনি আমাক ডিব্ৰুগড়লৈ লৈ যাব লাগে আমি তাত নাথাকোঁ বাৰু আকৌ ঘূৰিয়ে আহিম দহমান বজাত কিজানি আকৌ ঘূৰিয়ে আহিব লাগিব তহ আপোনাৰ যদি দিগদাৰ নহয় আপোনাৰ বেলেগ একো কাম নাই তেতিয়া আপুনি চাৰিমান বজাত পোৱাকৈ আহি যাব এতিয়া আকৌ যাওঁতেওতো টাইম লাগিব ন আকৌ ঘূৰি আহোঁতেও টাইম লাগিব আপোনাৰ সা সুবিধা চাই আপোনাৰ যিটো তেল যায় সেইটো চাই আপুনি কিমান লাগে আপোনাক দিব লাগিব পইচাটো আপুনি সেইটো জনাই দিব মোক তেতিয়া আমাৰো সুবিধা হ'ব